মই পশুপামৰ পশুবোৰক উপাৰ্জনৰ পথ হিচাপে ব্যৱহাৰ কৰোঁ গৰু ছাগলী হাঁহ কুকুৰা আদিবোৰ উপাৰ্জনৰ পথ হিচপে ব্যৱহাৰ কৰোঁ গৰুক সময়মতে দানা দিওঁ পানী দিওঁ আৰু যতন লওঁ ছাগলীবিলাক ছাগলীকো সময়মতে ঘাঁহ পানী আদি দি যতন লওঁ কুকুৰা হাঁহ আদিক ধান চাউল দি সময়মতে ধান চাউল দি যতন লওঁ আৰু কিবা এটা অসুবিধা হ'লে বা কিবা এটা বিপদ হ'লে সেই গৰু ছাগলী বা হাঁহ কুকুৰা আদিক বিক্ৰী কৰি মই সেই অসুবিধাটো বা সেই অভাৱটো পূৰ কৰিব পাৰোঁ সেইকাৰণে সিহঁতক সময়মতে খাবলৈ বা সময়মতে যতন কৰি যতন কৰোঁ